অঁ ক এই এনেই ৰখি আছোঁ ক মই ঘৰত আগপিনে ৰখি আছোঁ এনেই ৰ'দ ৰ'দ লৈ পেলাই তাকে মোও যোৱা কালি ভাবি আছিলোঁ পিকনিকৰ কথা তাকে ওলাম আৰু অঁ এইবাৰ ওচৰতে যাওঁ অঁ এইটোৱ ভাব ভাল হ'ব অঁ অঁ কৈ দিম আহিছে আমাৰ ঘৰলৈ আজি ভাত খোৱাকৈ অহা কথা আছে তেতে কৈ দিম অঁ তাকে এইবাৰ কমাই ল'ম এইবাৰ কিমানকৈ উঠাবি অঁ বেছি মানুহ নাজায় যদি আঠশ মানেই হ'ল কোন কোন অঁ কোন কোন যাব

মানে দহ বাৰটামান হ'ব চাগে আৰু মাংস ব্ৰইলাৰ গাহৰি মুৰ্গী মুৰ্গী এটালৈ লোকেল ল'লে হ'ল আৰু হাঁহ এটা লৈ ল'লে হ'ল আৰু ডিমো লৈ ল'ম চবে আকৌ মাংস এই এবাৰে যাম দগজি এইবাৰ যাম আৰু দগজী খাম আৰু হেঁপাহ পলোৱাটো নহ'বই এইবিলাক বেলেগ বেলেগ গুচি যাব

ঠিক আছে ঠিক আছে চাউণ্ড বক্স টাইণ্ড বক্স চব লৈ যাম আৰু অঁ তাকেই অঁ ল'ম ল'ম অঁ ঠিক আছে হ'ব দে অঁ ঠিক আছে দে